আজিকালি অসম চৰকাৰে গাঁৱে ভূঞে কিছুমান এইটো কি দিছে বুলি কয় সাহায্য আগবঢ়াইছে যিবিলাক ফিছাৰি হওক কলগছৰে হওক বা ধান খেতিৰেই হওক ৰাইজে যাতে উন্নতি কৰিব পাৰে তাৰকাৰণে পুখুৰী খান্দিবলৈ দিছিলে তাত মীন পালন মাছ পুহিবলৈ দিছে তাতে ডাঙৰ দীঘল কৰি এই সেইখিনি বিক্রী কৰাৰ কাৰণে যিটো সুবিধা কৰি দিব লাগে হাট বা বজাৰত গৈ তাৰ কাৰণেও ব্যৱস্থা কৰি দিছে কিছুমান জেগাত কল পুলি দিছে যে পোন্ধৰশ দুহেজাৰ বা দহ হেজাৰ এনেকৈ কল পুলি দিয়ে সেই কলপুলিখিনি ৰোপণ কৰি পেলাই তাৰপৰা কল হোৱালৈকে যিখিনি প্ৰয়োজনীয় দৰৱ পাতি হয় সেইখিনিও চৰকাৰৰ পেনৰ পৰাই দিয়ে তেনেদৰেই এই অসম চৰকাৰে তাৰমানে আৰ্থনৈতিকভাৱে উন্নয়ন কৰিবলৈ ৰাইজৰ সহযোগিতা আগবঢ়াইছে